হেল্ল' মনোজ অঁ মনোজ মই অসমলৈ যাম বুলি ভাবিছোঁ তুমি তাৰ পৰ্যটন থলীৰ বিষয়ে অলপ মোক ক'ব পাৰিবানে

তাত থকা থকা কৰা ভাল সুবিধা হ'বনে আৰু এনেই খৰচ কিমান পৰিব

তুমি তেতিয়া গুৱাহাটীলৈ গ'লে তুমি মোক তেতিয়া লগ দিব পাৰিবা

আৰু অন্যান্য ঠাইত নগাঁৱত সেইবিলাকত কি কি আছে

অঁ ধন্যবাদ

অঁ হ'ব